মই এখন নতুন চহৰত কাকোৱে চিনি নোপোৱাকৈ কাকোৱে চিনি নাপাওঁ সেই তাত মই এখন গাড়ী গাড়ীত গাড়ীত বহি চি মানে বহি ভাড়া কৰিছিলোঁ সেই গাড়ীৰ ড্ৰাইভাৰজন বহুত নম্ৰ আছিল তেওঁ মোক নজনা চহৰ এখনত ভালকৈ মানে বহুতখিনি সহায় কৰি মোক নিজৰ স্থানত থৈ অহাত বহুত সহায় কৰিলে তেওঁক মই বহুত বহুত ধন্যবাদ জনাইছোঁ কাৰণ আজিকালি এনেকুৱা মানুহ পাবলৈ টান নজনা নুশুনা চহৰ এখনত এজনী অকল অকলশৰীয়া ছোৱালীক এনেকে সহায় কৰা কৰা মানুহ সচাঁকৈ পাবলৈ টান তেওঁক মই বহুত বহুত ধন্যবাদ জনাইছোঁ তেখেতক